ন লাখ ন হাজাৰ নশ নিৰন্নব্বৈ সাত লাখ নব্বৈ হাজাৰ পাঁচশ পঞ্চাছ পাঁচ লাখ পঁয়ত্ৰিছ হাজাৰ তিনিশ বিছ ছয় লাখ পঞ্চল্লিছ হাজাৰ চাৰিশ পঞ্চাছ সাত লাখ ত্ৰিছ হাজাৰ দুশ বাইছ